মই লোৱা এখন ফটোৰ বিষয়ে ক'বলৈ গ'লে অলপদিন আগতে ঋষিকেশলৈ গৈছিলোঁ ঋষিকেশত ৰামঝোলাৰ গংগাৰ পাৰত ইমান সুন্দৰ মঠ মন্দিৰ মানুহ বহিবলৈ শিলেৰে কটা বিভিন্ন বেঞ্চ তাত থোৱা হৈছে তাত বহি ৰামঝোলাৰ ফটো লৈছিলোঁ আৰু ৰামঝোলাত উঠি গৈ থাকোঁতে এখন মই নিজে চেলফি লৈছিলোঁ তাত সেই ৰামঝোলাৰপৰা সূৰ্য অস্ত যোৱাৰ এখন ফটো ইমানেই ধুনীয়া লাগিছিল সূৰ্যটো অকল দেখা পোৱা গৈছিলে ৰামঝোলাত উঠিলে আৰু এটা তাৰ বিশেষত্ব ৰামঝোলাত যেতিয়া মই খোজকাঢ়ি গৈ আছিলোঁ ঝোলাখন মানে লৰি থকা যেন অনুভৱ হয় তাৰ বিশেষত্ব সেইটোৱে ৰামঝোলাত মানে দলংখন লৰি লৰি থাকে মানুহ যিমান যিমান বহুত মানুহ একেলগে উঠিব পাৰে আৰু তাত আৰু এটা বস্তু দেখিছিলোঁ ৰামঝোলাত কিছুমান ৰেলিং আছে ছাইদত ৰেলিঙত মানুহবিলাকে বিভিন্ন ধৰণৰ মানুহে তাত এটা এটা তলা বন্ধ কৰি দিয়ে তলাটো মাৰি তাত বন্ধ কৰি দিয়ে যেনেকৈ টিলিঙা মন্দিৰত মানুহে গৈ টিলিঙা আৰে তেনেকে ৰামঝোলাত সেই ৰেলিঙবিলাকত বিভিন্ন মানুহবিলাকে তলা ওলমায় তাৰ কাৰণটো অৱশ্যে গম নাপালোঁ বা কাকো সুধিবলৈ নাপালোঁ কিন্তু বৰ ধুনীয়া গংগাৰ পাৰ অতি মনোমোহা দৃশ্য আৰু সেইটো মানে এখন মই ফটো লৈছিলোঁ সেইখন মোৰ মনত থকা এখন ফটো